মই সৰুকালতে যেতিয়া মাক ৰন্ধা দেখিছিলোঁ তেতিয়া মোৰো মন গৈছিল ৰান্ধিবলৈ আৰু আৰু নিজে বনাই আনক খোৱাবলৈ মায়ে সদায় নতুন নতুন মায়ে সদায় নতুন নতুন আহাৰ ব সদায় নতুন নতুন ব্যঞ্জন বনাই আমাক সৰুতে খোঁৱাইছিল আৰু খাবলৈ বহুত টেষ্টি লাগিছিল কাৰণ মা কাৰণ মায়ে বহুতো যত্নৰে আৰু আদৰেৰে বস্তুবোৰ বনাইছিল মই যেতিয়া প্ৰথমবাৰ বনালোঁ তেতিয়া মই মাক যেতিয়া টেষ্ট কৰালোঁ তেতিয়া মায়ে ক'লে বৰ ভাল হৈছে বুলি তাৰপিছত মায়ে কৈছে বৰ ভাল হৈছে বুলি তেতিয়া মই অকণ সাহস পালোঁ আৰু মই বনাবলৈ উজু পোৱা উজু পোৱা বস্তুটো হৈছে মাংস আৰু মোৰ যেতিয়া লগৰ বন্ধু বান্ধৱী বা যিকোনো মানুহ আহে তেতিয়া যেতিয়া কয় যে মা মায়ে কয় মাইনা তই আজি তই বনা বুলি তেতিয়া মই বনাই মই বনাই খুব ভাল পাওঁ আৰু মোৰ খাদ্য যোনবোৰ মানুহে আলহী হিচাপে আহে মই সিহঁতক বনাই বনাই বা খোৱাই বহুত ভাল পাওঁ আৰু সিহঁতি কয় বহুত ভাল বনাইছা বহুত ভাল বনাইছা বুলি তাৰপিছত মা মায়েও কয় ভাল লাগিলে খাই তাৰপিছত মই সবকে যেতিয়া বনাই খোৱাওঁ তেতিয়া সকলো মানুহে যেতিয়া মোৰ প্ৰশংসা কৰে তেতিয়া মোৰ নিজৰো বহুত ভাল লাগে আৰু তেনেকৈ মই বহুত বহুতো ব্যঞ্জন বনাওঁ আৰু আনকো খোৱাই মই ভাল পাওঁ